হেল্ল' অঁ ভাইটি কেব এজেঞ্চী হয়নে বাৰু অঁ মই এই কেব এখন বুক কৰিছিলোঁ শিৱসাগৰৰ বাবে অঁ যিহেতু মোৰ দাদাৰ মানে অসুস্থ হৈ পৰিল হঠাৎ মেডিকেল নিবলগা হ'ল গতিকে মই এই কেবখন কেনচেল কৰিব বিচাৰিছোঁ আপুনি যদি পাৰে মোৰ আগতীয়া ধন যিটো দিছিলোঁ দুহেজাৰ টকাটো আপুনি ৰিটাৰ্ণ কৰিব পাৰিব নেকি বাৰু নেক্সট যদি যাবলগা হয় মই আপোনাক জনাম আপুনি মোৰ একাউণ্টতেই জমা কৰি দিব ঠিক আছে মই আকৌ যাবলগা হ'লে আপোনাক যোগাযোগ কৰিম বাৰু